নলবাৰী জিলাৰ মূল পৰিবহণ বিকল্প বুলি ক'লে আমাৰ ৰাস্তাবিলাক আছে আৰু লগতে আমাৰ এটা ৰেলৱে আছে মানে ৰেল লাইন এটা আছে ষ্টেচন এটা আছে নলবাৰী জিলাৰ ৰাস্তাবিলাকেৰে জনসাধাৰণে চাইকেল ইউজ কৰে চাইকেল চলাই যাব পাৰে তাৰপিছত ই ৰিক্সা চলি আছে আৰু ব্যক্তিগত বাহন চলি থাকে বাইক স্কুটি এইবিলাকতো চলিয়ে থাকে লগতে ট্ৰেভেলাৰ হওক বা আন আন গাড়ী কিছুমান টাটা চুমু চলে ব'লেৰ' এইবিলাক চলি থাকে তাৰপিছত লগতে নতুনকৈ সংযোজন কৰিছে চৰকাৰে এ এচ টি চি এ এচ টি চি ৰ যিটো চিটিবাছ চিটিবাছ সেৱা সংযোজন কৰিছে নলবাৰীৰ পৰা নতুনকৈ যিটো ঘগ্ৰাপাৰাত চিকিৎসালয় হৈছে চিকিৎসা মহাবিদ্যালয় সেই চিকিৎসা মহাবিদ্যালয়লৈকে এ এচ টি চি ৰ চিটিবাছ চলিব এইবিলাকৰ উপৰিও আচল অসুবিধাটো হৈছে নলবাৰী জিলাৰ বহুসংখ্যক গাঁৱে ভূঞে হওক বা চহৰলৈ যোৱাৰ ৰাস্তা কিছুমানৰ ক্ষেত্ৰতো ৰাস্তা বিলাক বহুত বেয়া কিছুমান ঠায়ে ঠায়ে ৰাস্তাবিলাক ভাঙি আছে কিছুমান ঠাইত পকী হোৱা নাই কিছুমান ঠাইত পানী পানী উঠে কিছুমান ঠাইত অলপ বৰষুণ পৰিলেই বোকা হৈ যায় এই ক্ষেত্ৰত জনসাধাৰণে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বাকী জনসাধাৰণৰ কাৰণে ঠিকঠাক আছে আৰু